হেল্ল' অঁ বাইদেউ হেৰি কি বুলি কয় মই মেডিকেলত থকা এসপ্তাহ হ'ল সময়মতে ডক্তৰ নাৰ্ছ ধৰক নাহে যে অঁ আপুনি হ'ব কৰিব দেই ডক্তৰ নাৰ্ছ অহা নাই কি কাৰণে কি কথা চাবলে সময়মতে নাহে অঁ তুমি খবৰ কৰিবা টয়লেটবোৰ লেতেৰা বিচনা পাতিবোৰ ইমান লেতেৰা কৈ চাফা কৰিবলে নাহে যে অঁ অঁ অতি সোনকালে জনাব ইমান লেতেৰা হ'লেতো বেমাৰ ভাল হোৱা চাত বেয়াহে হ'ব অঁ অঁ নাৰ্ছো সময়মতে নাহে ধৰক আকৌ খবৰ দিবগৈ লাগে পেচেণ্ট ধৰক ৰখীয়া থাকিলে বাৰু খবৰ দিব পাৰি যাবলে মই নিজৰ পেচেণ্ট উঠি যাবলে দিগদাৰ হ'লে বুলি ক'লে খবৰ দিবলে অলপ দেৰি হয় যে অঁ অঁ অঁ অঁ তুমি অতি সোনকালে জনাবা পেচেণ্ট ধৰক হেৰি ভাল হোৱা নাই বেলেগ দৰৱ পাতি লিখি দিয় নে কিয়ে দিয়ে তেতিয়াহে দৰৱ পাতি খালেহে ভাল হ'ব

অঁ টয়লেটবোৰ অলমান অঁ অঁ অঁ আৰু নিজে খবৰ দিব যাবলৈও দিগদাৰ লগত ধৰক মানুহ নাই যে মোৰ এতিয়া নিজে যাবলেও দিগদাৰ সেইকাৰণে তুমি সোনকালে খবৰ কৰিবা খবৰ দিয়াৰ লগে লগে আহিব লাগিব তেওঁলোক হয় নাই চাবলে ও ও ধৰক সময়মতে চালেহি কৰিলে দৰৱ পাতি দিলে কেনেকুৱা হৈছে কি সেইটোতো খবৰ কৰিব লাগে ক'বলে নাহে ধৰক ক'বলে যাব লাগিব আহিব অকমান চাব কৰিব মেলিব সম্পূৰ্ণ কথাখিনি সুধি নলয় এনে দেখা দিবলে আহে আহোঁতে তাকেতো কেনেকুৱা হৈছে কি কথা ভালকে অলপ খবৰটো লৈ যাব লাগে সুধিব লাগে হয় ন থাকিলে বুলি ক'লে ভাল ব্যৱহাৰ কৰিলেহে আৰু পেচেণ্ট সেই মেডিকেলত এডমিট হ'ব নহ'লেতো এডমিট নহ'ব অঁ তুমি সোনকালে জনাবা দেই কথাটো অঁ অঁ

অঁ পেচেণ্টক ধৰক ভাল হেৰি কৰি দেখুৱালেহে ধৰক পেচেণ্ট আৰু হেৰিয়াত এডমিট হ'বলে যাব লেতেৰা ধৰক সময়মতে যদি নেচাইগৈ অৱহেলাই কৰে পেচেণ্ট ধৰক নেযাব নহয় হস্পিটাললে যাব জানো যিমানে ভালকে চাই মেলে সিমানে ধৰক পেচেণ্ট যাব তাত দেখুৱাব কৰিবলে অঁ ঠিক আছে তুমি অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে দেই ৰাখিছোঁ